অসমৰ সংবাদ মাধ্যমে আচলতে ক্ৰীড়া আৰু মনোৰঞ্জনৰ সৈতে জড়িত বিষয়সমূহ সামৰি লয় কিন্তু ল'লেও দেখা যায় যে ক্ৰীড়া আৰু মানে মনোৰঞ্জনৰ বিষয়সমূহ অসমৰ সংবাদ মাধ্যমে প্ৰথম পৃষ্ঠাত বাতৰিকাকতৰ ক্ষেত্ৰত দেখা যায় যে প্ৰথম পৃষ্ঠাত নকয় আৰু এটা কোনোবা এটা সংবাদ মাধ্যমে মানে নিউজ চেনেলে যেনিবা বাতৰি চেনেলে যেতিয়া বাতৰিটো পঢ়ে তেতিয়া আৰু সেই মনোৰঞ্জন আৰু মানে আপোনাৰ ক্ৰীড়াৰ যিখিনি আছে সেই ক্ৰীড়াৰ বিষয়সমূহ কিন্তু একেবাৰে বাতৰিটো শেষলৈ পঢ়ে বহু সময়ত মানুহৰ আকৰ্ষণ তেতিয়া হেৰাই যায় প্ৰথমতেই দেখা যায় যে কটা কটি মৰা মৰি ৰাজনীতিৰ বিভিন্ন উত্থান পতন সেই নিউজসমূহ সেই বাতৰিসমূহে কিন্তু অসমৰ সংবাদ মাধ্যমে অসমৰ বুলি নহয় ভাৰতৰ সংবাদ মাধ্যমেও সেই কামটো আগতীয়া স্থান দিয়ে কিন্তু কেতিয়াবা কিন্তু অলিম্পিকত যদি কোনোবাই মেডেল পায় বা কোনোবা যদি কমন ৱেলথত মেডেল পায় তেতিয়াহ'লে তেওঁক একেবাৰে প্ৰথমতে স্থান দিয়ে বাৰু নিদিয়া নহয় কিন্তু আচলতে আমি ভাবোঁ যে প্ৰথমতেই যদি বাতৰিসমূহে ৰাজনীতিৰ বা বাতৰি দেশৰ বা বাতৰি লগতে প্ৰথম পৃষ্ঠাৰে এটা কোনো কোণত অন্ততঃ মনোৰঞ্জন আৰু এই আমাৰ বিশেষকৈ ক্ৰীড়া বাতৰিসমূহ দিয়ে তেতিয়াহ'লে সহজে সকলোৱে চকুত পৰে কাৰণ প্ৰথম পৃষ্ঠাটো চবৰে সহজে চকুত পৰে আৰু তেখেতসকলে তেতিয়া সেই বস্তুটোৰ প্ৰতি আকৰ্ষণ হয় আকৰ্ষণ হ'লে মানুহে যিমানে বাতৰিটো পঢ়িব বাতৰিটো চৰ্চা হ'ব তেতিয়া সেই ক্ৰীড়াবিদসকলে খেলুৱৈসকলে উৎসাহিত হ'ব আৰু আমি ভাবোঁ যে বাতৰিকাগজবোৰে বাতৰিকাকতবোৰে বা সংবাদ মাধ্যমৰ অন্যান্যবোৰেও প্ৰথমতে আচলতে প্ৰথমতে নহ'লেও অন্ততঃ প্ৰথম দুটা বাতৰি পিছতে সেই মানে ক্ৰীড়া বা মনোৰঞ্জন ক্ষেত্ৰত যিখিনি ভাল ভাল বাতৰি সেইখিনি ৰাইজলৈ আগবঢ়াব লাগে